বাইক চলোৱাৰ

যেনেকৈ আমি এতিয়া সদায় যদি বাইকখন চলাই গৈ থাকোঁ

সেইদৰে আমি তেতিয়া নেকি আমাৰ বাইকখন হাতত থাকে বাইকখন ভালদৰে চলাব লাগে

অত্যাধিক পৰিমাণে

সেইবাবে আমি ভালদৰে বাইকখন চলাব লাগে